অ' ফোন কৰিবা ৰাস্তা আজিকালি বৰ সুগম হ'ল নহয় অ' গঁড় আছে আৰু আপোনাৰ হাতী আছে আৰু জীৱ জন্তু বহুত আছে হৰিণ বান্দৰ ঘঁৰিয়াল এইবিলাক দেখিবলৈ পাবা আৰু জলহস্থী এইবিলাক দেখিবলৈ পাবা তুমি আহি থাকাচোন গাড়ী একেবাৰে ভিতৰত সোমাব নোৱাৰা গেৰেজৰ পৰা প্ৰায় অ' ওচৰলৈ আনিব পাৰিবা গেৰেজৰ ওচৰলৈ গেৰেজৰ পৰা প্ৰায় আধা ফালং মান আতঁৰত থ'ব লাগিব হয় নেকি হ'ব হ'ব